হয় নমস্কাৰ কোনে ক'লে অঁ হয় হয় মই অভিনন্দন হোটেলৰ অ'ওনাৰে কৈ আছোঁ কওকচোন হয় হয় হয় হয়

অঁ হয় হয় হয় হয়

হয় হয় হয় হয় হয় হয় অঁ দাদা আচলতে আপোনাৰ সমস্যাটোৰ কাৰণে আমি একেবাৰে দুঃখিত আমি আপোনালোকৰ কাৰণেই বহি আছোঁ আপোনালোকৰ কাৰণেই আমাৰ আপুনি এতিয়া জানেই ছাগৈ আমাৰ এই ৰেষ্টুৰেণ্টখন আজি কিমান বছৰ হৈ গৈছে আজি আপোনালোকৰ খাতিৰতে আমি ইমান আগবাঢ়িব পাৰিছোঁ আপোনালোকৰ পৰা এনেকৈ বেয়া ৰিভিউ এটা পালে বা ফিডবেক এটা পালে আমাৰ নিজৰো বেয়া লাগে আপোনাৰ সমস্যাটোৰ কাৰণে আমি একেবাৰে দুঃখিত আপুনি নেক্সট টাইম এনেকুৱা আপুনি সমস্যা নেপায় বুলি মই আপোনাক কথা দিছোঁ দাদা ঠিক আছে থেংক ইউ থেংক ইউ